হাঁহ কুকুৰা মানে জাত এতিয়া জাতটো বাচিবৰ কাৰণে এতিয়া আমি বজাৰলৈ গ'লোঁ যেনিবাকৈ আমাৰ নিজৰ কাৰণে কিনিবলৈ যাতেকৈ ক্ষীণ মিনবিলাক ল'লে নহ'ব নহয় বেমাৰী ল'লে নহ'ব আমি চাই মেলি আনি ঘৰত আকৌ সেইখিনি এক্সট্ৰাকৈ বেলেগে থওঁহি থৈ মেলি আনি সিহঁতো আকৌ বেমাৰ চেমাৰ আছে নেকি বুলি আমি আকৌ চাই লওঁ বেলেগে এক্সট্ৰাকৈ বান্ধি বান্ধি কুন্ধি থৈ পেলাই তেতিয়াহে যদি বোলে নহয় এইকেইটা কুকুৰাকেইটা ভালেই আছে বোলে সেনেকৈ বুলি ক'লেহে আকৌ মই নিজৰ আগৰ যিবিলাক মোৰ আছে তাৰ লগত মই মিলাওঁ আকৌ ঠিক ব্ৰইলাৰো সেনেকৈ পোৱালি আনিও আমি উলিয়াই আনি পেলাই আমি থৈ এই আমাৰ গাঁঁৱালত যেতিয়া ভৰাবলগীয়া হয় তেতিয়া আমি চাই লওঁ পোৱালিখিনি মানে কি পদ্ধতিত আছে মানে ভাল নে বেয়া নে চাই লওঁ আমি চাই মেলি লৈ কেনে যদি বোলে ভালেই দেখিছোঁ সেনেকৈ বুলি কয় আমি তেতিয়া ধুমাধুম চফাচিকুণ কৰি আকৌ লাইট ছাইট দি পেলাই আমি ধুমাধুম মানে আমাৰ জেগাত মানে গাড়ালত ভৰাওঁ আমি আকৌ হাঁহো ঠিক সেনেকৈ এতিয়া আমি যদি কিনিবলগীয়া হয় হাঁহ বেমাৰী হ'লে ক্ষীণ মিন হ'লেতো সেইবোৰ আমিতো ঘৰত আনি কিনে পুহিবহি নোৱাৰিম তেনেকৈ আমি চাই বজাৰতে চাই মেলি আনোঁ আনি মেলিহে আমি মানে এই বস্তুটো আমি ঘৰত থওঁহি কিনি আনি আকৌ কুকুৰাও সেই ঠিক তেনেধৰণেই কিনি আনোঁ আমি চাই মেলি বজাৰৰপৰা বেমাৰী নে কি নে চাই মেলি আনি কেনে কৰোঁহি থওঁহি ঘৰত থৈ মেলি বোলে আকৌ যদি বোলে কিবাাকিবি দেখিছোঁচোন কিবা বেমাৰেই ওলাইছে নেকি চা তেতিয়া দেখোঁ দেখি পেলাই তেতিয়া ভাবোঁ অ' কুকুৰাখিনিচোন আকৌ জুপুকা মাৰিছে বা কিবা এটা হৈছে তৎক্ষণাত মানে ডক্তৰৰ ঘৰলৈ গৈ পেলাই ডক্তৰক মানে পৰামৰ্শ লৈ কিনে তেতিয়া আমি মানে ধুমাধুম লৈ আহোঁ দৰৱ দৰৱ আনি পেনে আমি তেতিয়া দৰৱখিনি যে আমি দিওঁ খাবলৈ আকৌ এক্সট্ৰাকৈ বান্ধি থৈ দিওঁ বেমাৰ হৈছে বুলি ভবাৰ লগে লগে দেখাৰ লগে লগে আকৌ সেই হাঁহৰো ঠিক তেনেধৰণৰ যদি বোলে কেনেবাকৈ কিবা এটা হোৱা দেখিছোঁ দেখিলে আমি মানুহ মানে নিজৰ এই আগৰ জেগাৰপৰা আমি মানে ছাইড কৰি দিওঁ কেলেই নহ'লেতো সিখিনিৰ গাটো বীজাণু লাগি যাব পাৰে ঠিকান নাই যেতিয়া আমি বেমাৰী কুকুৰাকেইটা পাওঁ বেমাৰী কুকুৰাকেইটা যিকেইটা দেখোঁ আমি সেইকেইটা তৎক্ষণাৎ আমি মানে গড়ালৰাপৰা মানে বেলেগ জেগালৈ লৈ যাওঁ সেই হাঁহৰো সেনেকৈয়ে লৈ যাওঁ আমি বইলাৰো বোলে নহয় বইলাৰটো বেমাৰ হৈছে হোৱাৰ লগে লগে আমি গম পোৱাৰ লগে লগে মানে নিজৰ যিডোখৰ জেগাত সিহঁতক থওঁ সেয়াাৰপৰা আমি মানে বেলেগ চাইডত নিওঁ নি পেলাই আকৌ চাই মেলি দিনটো লাগি ভাগি বোলে বেমাৰটো কি হৈছে কি নাই হোৱা ডক্তৰক মাতি দিওঁ আকৌ দৰৱ আনি থওঁ ফাৰ্মাচিৰপৰা দৰৱবোৰ কিমান পৰিমাণে খাব দিব লাগে সেইটো মানে খোৱাই মেলি চাওঁ চাই লৈ পিনি কিছুমান মানে মৰি যায় আৰু কিছুমান মানে বাচে সেনেকৈ আমি মানে হেৰি কুকুৰা হাঁহ ছাগলী ছাগলীও মানে পোহোঁ আমি ছাগলীও সেনেকৈয়ে মানে বেমাৰ হোৱাৰ লগে লগে বোলে গাটো ভাল লগা নাই গৰমে দেখিছোঁ নোমবিলাক থিয় হৈ গৈছে আমি লগে লগে ডক্তৰৰ ঘৰলৈ মানে গৈ ডক্তৰক মাতি আনোঁ ডক্টৰক মাতি আনি তেতিয়া ডক্তৰক দেখাওঁ কি হৈছে কি নাই হোৱা সুধোঁ আমি আমিতো নাজানো ডক্তৰে তেতিয়া কয় নহয় বোলে জ্বৰ উঠিছে বেজী দিব লাগে এই তেতিয়া আমি মানে সেই ডক্তৰে বেজী দি থৈ যায় ছাগলীক থৈ কৰি সিহঁতকো আমি মানে ধুনীয়াকৈ বস্তা চস্তা পাৰি মেলি ধুনীয়াকৈ চাংঘৰত ধুনীয়া মানে বান্ধি কুন্ধি দিওঁ বান্ধি থৈ সেই ঠিক তেনে ধৰণৰ হাঁহৰ কুকুৰা গৰু ছাগলী সকলোৱে সেনেকৈ বেমাৰ হ'লে সেনেকৈ আমি মানে ডক্তৰৰ পৰামৰ্শ লওঁ লৈ পিনি চাফচিকুণ কৰিয়ে থওঁ আমি নহ'লে মানে আৰু সিটো এটা কুকুৰা বেমাৰ হ'লে সিটো কুকুৰালৈ বীজাণটো গুচি যায় বুলি আমি সেইকাৰণে তৎক্ষণাত মানে চাই থাকোঁ আমি দিনটো আমি দহ বাৰমান মানে চায়ে থাকোঁ মানে ফাৰ্মত গৈ পেলাই কিবা হৈছে নেকি না হোৱা নাই দেখা বুলি যদি হোৱা দেখোঁ কোনোবা এটা ধৰি লওক দানাটোৱে খোৱা নাই সিয়াক মানে ধৰি আনোঁ আনি বেলেগ জেগাত থওঁহি হাঁহও সেনেকৈ আনি চাওঁগৈ চাই পেলাই আনি কেনে যে জুপুকা চুপুকা মাৰি থকা দেখিলে ধৰি তৎক্ষণাত ধৰি আনি কিনে নিজৰ বেলেগ জেগাত বান্ধোঁহি বান্ধি মেলি সিহঁতক দৰৱ পাতি খুৱাই দিওঁ আকৌ বেজী দিবলগীয়া হ'লে বেজী দি দিওঁ ডক্তৰক মাতি আনি সেনেকৈ ঠিক তেনেধৰণৰ হেৰি কৰি থৈছোঁ মানে তাৰ বাহিৰে মানে এতিয়া গৰুও সেনেকুৱাই হয় গৰু মানে এতিয়া তৎক্ষণতে বেমাৰ হয় যায় লুটিখাই ওপৰলৈ পেট কৰি পৰি শুই থাকে ডখৰ লগে লগে ডক্তৰক মাতোঁ আমি ডক্তৰক মাতি আনি দেখাই লগে লগে বেজী চেজী দি দিয়াৰ পাছত কেনেকৈ থ'ব লাগে গৰম জেগাত থৈ মেলি সেনেকৈ আমি মানে হেৰি তাৰপৰা ডক্তৰে যেদিয়া ওভতি যাব তেতিয়া মানে আমি মানে বেজী চেজী দিয়া মানে পাছত মানে আমি ভালকৈ থওঁ